অঁ মই কালিলৈ গোলাঘাট যাব লাগে গতিকে মোৰ মোবাইলত ৰিচাৰ্জটো কিমান আছে মই এতিয়ালৈকে ধৰিব পৰা নাই গতিকে মাই জিঅ' যিটো এপ সেইটো যোগেদি মই পাঁচশ টকা দি ৰিচাৰ্ছটো ভৰাব বিচাৰিছোঁ মোৰ মোবাইল নম্বৰটো যদি আপোনালোকৰ প্ৰয়োজন হৈছে পঠাই দিছোঁ আপোনালোকে সংগ্ৰহ কৰি লওক ডাবল নাইন ফাইভ ফ'ৰ ছেভেন টু ফ'ৰ ওৱান ফাইভ এইট গতিকে মই এই মোবাইল নাম্বাৰটো আপোনালৈ প্ৰেৰণ কৰিছোঁ এই সোনকালে ৰিচাৰ্জটো ভৰাই দিলে মই ভালপাওঁ আৰু